হেল্ল' বিছাল দে দেউৰী মোবাইল শ্বপ হয়নে মই এক্সোৱেলি ফোন এটা ল'ম বুলি ভাবিছিলোঁ টুৱেণ্টি থাউজেণ্ডৰ ভিতৰত সেইটো বাজেটৰ ভিতৰত এভে'লবল কি কি আছে আপুনি মোক জনাবচোন আপুনি এটা মোক কওকচোন মানে ভাল কি ল'ব পাৰি সেইটো বাজেটৰ ভিতৰত ডিছকাউণ্ট পামনে অ' টুৱেণ্টি থাউজেণ্ডৰ ওপৰত ল'লেহে ডিছকাউণ্ট থাকিব নেকি ঠিক আছে হ'ব তেন্তে মই আপোনালোকৰ তালৈ যাম গৈ পেলাই মই কনফাৰ্ম কৰিম